এই এই জেগাৰ যুৱক যুৱতীসকলে মানে পঢ়িব উচ্চ শিক্ষাৰ কাৰণে পঢ়িবলৈ যোৱাটো গৈছে বিশজন পঁচিছজন মানেই গৈছে সিহঁতি গৈ মানে পঢ়ি শেষ হোৱাৰ পাছত চাকৰি কৰি সিহঁতি গাঁৱলৈ উভতি আহি আহে নোহোৱাকৈ নাথাকে আহি পেলাই সিহঁতি ইয়াতে থাকে আৰু

যোৱা পাছত আকৌ আকৌ আহিবলৈ যেতিয়া সুবিধা হয় যেতিয়া চৰকাৰী চাকৰি কৰিলেতো তুমি পটককৈ ছুটি নোপোৱা যেতিয়া মানে ছুটি পাবা তেতিয়াহে আহিব পাৰিবা আৰু আহিলে মানে তেতিয়া আকৌ ঘৰলৈ আহে কেতিয়াবা অকলেও আহে পৰিয়াললৈও আহে তেনেকৈ পঢ়ি শুনি

আহিলে মানে আৰু পৰিয়ালে আহে নাহিলে আৰু অক'লে আহে অহা উভতি অহাটো গাঁৱলৈ উভতি আহে আৰু নোহোৱাকৈ নাথাকে